হেল্ল' অঁ কোৱাচোন

অঁ যাব লাগিবই আকৌ কিমান সময়ত যাবা অঁ সেইটোও হয় বাৰু অঁ অঁ অঁ তিনিটামান বজাতে যোৱা ভাল হ'ব ন সিহঁতিও স্কুলৰপৰা আহি পাবহি কি পিন্ধিবা মুগাৰ কাপোৰ কানিয়েই পিন্ধি যাব লাগিব অঁ বিহু যেতিয়া

অঁ তেনেকৈয়ে যাব লাগিব আহি লওঁগৈ আমি আগত ন অঁ অঁ হ'ব দিয়া ওলোৱা তেতিয়া হ'ব দিয়া